আমাৰ অঞ্চলত উৎপাদন হোৱা এক বিশেষ ফল হৈছে কাজিনেমু যিয়ে আন্তঃৰাষ্ট্ৰীয়ভাৱে লগতে অসমত বিখ্যাত হৈ পৰিছে আন্তঃৰাষ্ট্ৰীয় ফল হিচাপে কাজিনেমু কাজিনেমু হৈছে অসমৰ বিভিন্ন অঞ্চলতে উৎপাদিত হোৱা এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু কাজিনেমু অসমৰ ৰাজ্যিক ফল ইয়াৰ বৈজ্ঞানিক নাম হৈছে কিৰক্ৰোচ লেমন কাজিনেমুৰ কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে ই আন নেমুতকৈ পৃথক বিশেষভাৱে ইয়াৰ গোন্ধ আন নেমুতকৈ বেলেগ আৰু আকৃতি তুললামূলকভাৱে বহু ডাঙৰ কাজিনেমু পকি যোৱাৰ পিছতো বহুদিনৰ বহুদিন গছত লাগি থাকি সৰি নাযায় সচৰাচৰ কাজিনেমু গোটেই বছৰৰ জুৰি ফল লাগে যিহেতু দুহেজাৰ ঊনৈছ চনত কাজিনেমুৱে ভৌগোলিক স্বীকৃতি লাভ কৰে আৰু কাজিনেমুৰ কিছুমান এনেকুৱা ধৰণৰ উৎপাদিত কৃষি হিচাপে হৈছে পানী জমা নোহোৱা পলসুৱা মাটিত কাজিনেমুৰ খেতি ভাল হয় সেমেকা উপক্ৰান্তিয় জলবায়ু কাজিনেমুৰ বাবে উত্তম কাজিনেমুৰ খেতি ঘাইকৈ কলম পদ্ধতিৰে কৰা হয় যদিও গুটিৰ পুৰ পৰাও পুলি উৎপন্ন হয় অধিক উৎপাদনৰ বাবে উপযুক্ত পৰিমাণৰ সাৰ পানী প্ৰয়োগ কৰাৰ লগতে কীট পতংগ আৰু বেমাৰৰপৰা ৰক্ষা পাবলৈ পাবলৈ কীটনাশক আদি ব্যৱহাৰ কৰিব লাগে কাজিনেমু ব্যৱহাৰ আপোনাৰ এনেকুৱা ধৰণে হয় অসমীয়া খাদ্যত কাজিনেমুৰ এক সুকীয়া স্থান আছে সাধাৰণভাৱে ভাত আৰু আঞ্জাৰ লগতো কেঁচা নেমু টুকুৰা পৰিৱেশন কৰা হয় নেমু টুকুৰা চেপি ভাত প্ৰয়োজন অনুসৰি টেঙা কৰি ঠিক খোৱা হয় বিবাহ সবাহ আদিটো নেমু খাদ্যৰ লগত ব্যৱহাৰ কৰা হয় কিছুমান টেঙা আঞ্জা প্ৰস্তুত কৰিবলৈয়ো নেমু ৰোগ ব্যৱহাৰ কৰা হয় কাজিনেমুৰ কিছুমান ঔষধি গুণ আছে ঘৰুৱা চিকিৎসাত কাজিনেমু ব্যৱহাৰ কৰা হয় কাজিনেমুৰপৰা সুগন্ধি নিষ্কাশন কৰি বিভিন্ন প্ৰকাৰে ব্যৱহাৰ কৰা হয় তদুপৰি চৰ্বত আচাৰ আদি প্ৰস্তুত কৰিবলৈ আৰু আঞ্জা সজাবলৈ কাজিনেমু ব্যৱহাৰ কৰা হয় তাৰপিছত হৈছে আপোনাৰ পৰ্যটকসকলে জানিবলৈ অহা কিবা জীৱনৰ জীৱিকা হেৰি হৈছে আপোনাৰ যেনেদৰে চাহ খাতি চাহ খাতি হৈছে আপোনাৰ অসমৰ বিভিন্ন পৰিশ্ৰমৰ ভিতৰত চাহ খাতি অন্যতম চাহ শব্দটো চিনা শব্দৰপৰা অহা হয় চিনদেশত চাহক চাহ বুলি কোৱা হয় ইয়াৰ ইংৰাজী প্ৰতিশব্দ হৈছে টি চিংফৌ ভাষাত চাহক ভিনাপ অথবা ফালাপ বুলি কয় আহোম ভাষাত নাম ফালাপ বুলি কয় আৰু নামে নাম মানে পানী আৰু ফালাপ মানে চাহ সম্ভৱত এইদৰে অসমত চাহপাত পানীত দি উতলাই খোৱা ৰসবিধক চাহপানী বুলি কোৱা হয় চাহখেতি এনেকুৱা ধৰণৰ কিছুমানে জীৱিকা কৰিব পাৰিও যদি জীৱিকা কৰিব বিচাৰে তেনেদৰে পুলি ৰোপণ কৰিব পৰা যায় যেনেধৰণেই চাহগছৰ বংশ বৃদ্ধি দুই প্ৰকাৰে কৰা হয় কাটিং আৰু গুটিৰপৰা উপযুক্ত স্থান নিৰ্ধাৰণ কৰি মাটি প্ৰস্তুত কৰি কাটিং ৰূপত কৰা বা গুটি পচোৱা হয় চাহপুলি ৰোপণ কৰাৰ আগেয়ে মাটিডৰা ভতিক আৰু ৰাসায়নিক গুণাগুণসমূহৰ পৰীক্ষা কৰি মাটিডৰা চাহ খেতিৰ বাবে উপযুক্ত হয়নে নহয় থিৰাং কৰা হয় আৰু মাটিডৰাত মাটিডৰাত থকা ডাঙৰ গছ গছনিবোৰ উঘলা হালবোৱা মৈয়াই মাটিডৰা সমান কৰা ইত্যাদি কাম নিৰ্দিষ্ট নিয়ম অনুসৰি কৰা হয় আৰু তেনেধৰণে জীৱিকা কৰিব চাহ খেতি কৰি জীৱিকা উপাৰ্জন কৰিব হ'লেও তেনেধৰণে এনে আৰু নলা ব্যৱস্থা আদি কৰিব লাগিব যেনেধৰণে চাহ কাটি চাহ বাগিচা এখনৰ কেঁচাপাত উপাদানত বাগিচাখনৰ নলা ব্যৱস্থাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে মাটিৰ উপৰিও তথা গছৰ শিপা অঞ্চলসমূহ অতিৰিক্ত পানীৰ ভাগ যাতে বহানীনভাৱে যাব পাৰে তাৰ বাবে সুনলা ব্যৱস্থা কৰা হয় আৰু সুনলা ব্যৱস্থাৰ দ্বাৰা মাটিৰ খহনীয়া বহু পৰিমাণে ৰোধ হয় আৰু গছৰ শ্ৰীবৃদ্ধি হয় অসমৰ চাহ মাটি চাহখেতিৰ বাবে উপযোগী হয় আৰু আছে চাহ গছ ৰোপণ কিদৰে কৰিব পৰা যায় জীৱিকাৰ বাবে অসমৰ ভৌগোলিক অৱস্থান ফলত সৃষ্টি হোৱা বায়ুমণ্ডলৰ উচ্চ তাপমাত্ৰা আৰু বতাহৰ গতিৰ বাবে অসমৰ চাহ খেতিত চাহ গছ ৰোপণ কৰা হয় চাহগছবোৰে চাহগছৰ পাতৰ উষ্ণতা হ্ৰাস কৰে মাটিত জৈৱিক পদাৰ্থ আৰু আন মৌলৰ যোগান ধৰে পানী সংৰক্ষণ কৰাৰ উপৰিও চাহগছবোৰত কিছুমান কীট পতংগৰ উপদ্ৰৱ হ্ৰাস কৰে তেনে চাহগছ কিছুমানৰ নাম যেনে নীলগছ ঘোৰা নিম ৰঙাচন্দন শিল কৰৈ বা চাম কৰৈ আদি অৱশ্যে অসমৰ কিছুসংখ্যক ক্ষুদ্ৰ চাহ খেতিসকলৰ বাগিচাত মাংফাই তামোল নাহৰ চিৰিজ আদি চাহগছক হিচাপে ব্যৱহাৰ কৰা দেখা যায় আৰু লগতে সাৰ প্ৰয়োগ কৰা কিছুমান আছে যেনেধৰণে সাধাৰণভাৱে মাৰ্চ এপ্ৰিল মাহত বছৰৰ প্ৰথমজাক বৰষুণ হোৱাৰ পাছতে সাৰ প্ৰয়োগ কৰে অৱশ্যে পৰিস্থিতি সাপেক্ষে স্প্ৰিং যন্ত্ৰৰ সহায়ত চাহপাতত হ্ৰাস কৰা হয় পাত তোলা কাৰ্য চাহ গছৰ পাত তোলা হৈছে চাহ খেতিৰ চপোৱাৰ দৰে আদি থাকিলে গছজোপাৰ পৰা নতুনকৈ পোখা মেলে আৰু এনে নিৰ্দিষ্ট সময় অন্তৰত পুনৰ সেই পোখাবোৰ চিঙা হয় যাক পাত তোলা বোলে এনেধৰণে পৰ্যটককো প্ৰভাৱ পেলাইছে আৰু পৰ্যটকসকলে জানিবলৈ অহা আহি পিনে এনেধৰণে জীৱিকা জীৱিকা আজি কৰিব পৰা হেৰি হ'ব